হেল্ল' অঁ কোনে ক'লে বাৰু অঁ হয় হয় আপুনি কোনে কৈছিলে অঁ হয় হয় হয় অঁ আপুনি ভ্ৰমণত যাম কৈছে ন অঁ আৰু কিমান তাৰিখে যাব আপুনি অঁ অঁ দহ তাৰিখে ন অঁ কেইজন ক'লে আঠজন সাতজন অঁ অঁ অঁ আপোনালোকৰ এই সৰু সৰু ল'ৰা ছোৱালী আছেনে নে ডাঙৰ মানুহে আছেনে আৰু সৰু ল'ৰা ছোৱালীও আছে

অঁ অঁ অঁ ঠিক আছে

অঁ আমি আমি হয় হয় আমি টুৰিষ্টটো আমি অসমতে কৰিছোঁ অঁ অসমৰ আমি আমি ধেমাজিৰ পৰা ষ্টাৰ্ট কৰোঁ আমি ধেমাজিৰ পৰা আপুনি এইফালৰ পৰা ডিব্ৰুগড় হৈ ডিব্ৰুগড় হৈ আমি গুৱাহাটীলৈকে যাওঁ গুৱাহাটী হৈ নেক্সট আহি পেলাই আমি আকৌ ধেমাজিলৈকে আহোঁ এতিয়া আপোনালোকে আমি হেৰিটো টাইমটো আমি অকল দুদিনহে থাকোঁ হোটেলত এতিয়া আম ডিব্ৰুগড় হৈ গলোঁ ডিব্ৰুগড় হৈ যাওঁতে আপুনি সেইফালে শিৱসাগৰ তাৰপিছত যোৰহাট পাৰ হৈ যাওঁ শিৱসাগৰত যাওঁতে আপুনি যিবিলাক আমাৰ এতিয়া মন্দিৰবিলাক আছে জয়দোল শিৱদৌল সেইবিলাক জয়সাগৰ কিবাকিবি সেইবিলাক আমি চালোঁগৈ তাৰপিছত যোৰহাটত কি পালোঁ যোৰহাটত নামিলোঁ তাতো আমি যোৰহাটৰ যি ঢেকীয়াখোৱা নামঘৰ আছে সেয়া চালোঁ তাৰপিছত আপোনাৰ গোলাঘাটৰ যি আঠখেলীয়া নামঘৰ সেইবিলাক আমি চাব পাইছোঁ তাৰপিছত তেনেকৈ কৰি আমি গুৱাহাটীলৈ গ'লোঁ গুৱাহাটীত আমি আকৌ ৰঙিয়া হৈ গ'লোঁ সেই গুৱাহাটীত কিবাকিবি এইবিলাক কাজিৰঙা অঁ চিৰিয়াখানা চিৰিয়াখানা চাবলৈ আহিলোঁ অঁ সেইবিলাক চিৰিয়াখানা চোৱাৰ পিছত আমি নেক্সট আকৌ এনেকৈ ঘূৰি আহিলোঁ তাৰপিছত আহোঁতে আমি লখিমপুৰত সোমাই দিওঁ তাৰপিছত লখিমপুৰত আপুনি হেৰি কি কয় মাধৱদেৱৰ জন্মস্থান তাত সোমাই দিওঁ আমি সেয়া চাব পাৰিব তাৰপিছত আপুনি যদি আকৌ হেৰি বৰপেটা ফালে সোমাব বিচাৰে যে বৰপেটাত আমি সোমাওঁ বৰপেটাতো আমি হেৰিবিলাক তাত এই দৌল উৎসৱ পাতে ফাকুৱা কথা কৈছোঁ তাৰপিছত তাত যে ৰাসো পাতে তাৰপিছত আমি নলবাৰীত নলবাৰীততো পূৰা ৰাসৰ ছিজন এতিয়া যিহেতু আপুনি দহ তাৰিখে যাম বুলি গৈছে যিহেতু তাত বহুত ৰাস মহোৎসৱ ধুনীয়াকৈ পাতে গতিকে সেই ৰাস মহোৎসৱো চাব পাৰিব তাৰপিছত এতিয়া আপোনালোকৰ আ সাতজন ক'লে ন এতিয়া সাতজনৰ কেইজন ল'ৰা ছোৱালী আছে ক'লে বাকী ছজ প্ৰাইচটো আপুনি অঁ জনেপতি হয় জনেপতি আপোনাৰ কি হয় আমি তাত যিহেতু আমাৰ খোৱা বোৱা ব্যৱস্থা কৰোঁ আমি হোটেলো ভাল দিওঁ গতিকে হোটেল আমি দুদিন থাকিবলগীয়া হয় অঁ এদিন বা দুদিন থাকিবলগীয়া হ'ব তাৰপিছত আপুনি আমি য'ত ত'ত সোমোৱা কথাটো যে ক'লোঁ যে থকাবিলাকত যথেষ্ট খৰচো হয় আপুনি আমাক আমি বেয়া হোটেল এখনত আপুনি আপোনাকতো নিব নোৱাৰোঁ আপুনি এবাৰ নিলেও নেক্সট টাইমতো আপুনি সেইটো আমাৰ লগত নাযাব গতিকে এটা ভাল হোটেলৰ ব্যৱস্থা কৰিব লাগিব গতিকে এতিয়া ভাল হোটেলৰ ব্যৱস্থা কৰিলে দামটোও বেছি হয় সেই অনুপাতে আমি এজনৰকে আমি সাত হাজাৰকৈ লৈ আছোঁ এতিয়া আপোনালোকৰ সাতজন হ'লে মানে ফ'ৰ্টি নাইন থাউজেণ্ড পৰিব অঁ এজনৰ তেতিয়া হ'ব আপুনি সৰু ল'ৰা ছোৱালীজনৰ পাঁচ হাজাৰ দি দিব আছে আছে তাৰ কাৰণে ব্যৱস্থা আছে আমি সেইবোৰ চব নিও বাৰু আপোনোকে চিন্তা কৰিব নেলাগে এতিয়া ধে ধৰক সৰু ল'ৰা ছোৱালী এতিয়া জ্বৰ হ'ল বা তেওঁলোকৰ বমি শৌচ সেইবিলাকৰ কাৰণে আমাৰ মেডিচিন থাকেই তাৰ উপৰি আপোনালোকে কিবাকিবি লৈ আনিব পাৰে সৰু সুৰা যিটো বস্তু আৰু এটা কথা কৈ দিছোঁ আপোনালোকে যিহেতু গাড়ীত যোৱা ব্যৱস্থা গতিকে গাড়ীত বেছি গধুৰ বস্তু আপোনালোকে লৈ নল'ব মানে যিটো বেডিং পত্ৰ সেইটোতো হোটেলৰ পৰা দিবই গতিকে আপোনালোকে একদম সৰু সুৰা বস্তু কিছুমানে ল'ব যিবিলাক বস্তু লাগে আৰু পাত পাতলীয়া কাপোৰ কিবাকিবি সেইবিলাক ইমান মানে তাত গধুৰ বস্তু নিবলৈ অলপ দিগদাৰ হয় যে অঁ ইটো ঠাইৰ পৰা সিটো ঠাইলৈ আমি মানে কঢ়িয়াবলগীয়া হয় যে হোটেলত

হয় বাইদেউ আপুনি সেইটো কাৰণে চিন্তা কৰিব নালাগে বাৰু আমাক আপুনি আমাক আপোনালোকক আমি গাৰেণ্টি দিয়ে ক'ব পৰা নিচিনাকৈ কৈছোঁ মানে আমি এতিয়ালৈকে যিমানবিলাক টুৰিষ্ট কৰি আছোঁ এতিয়ালৈকে আমাক কোনো কাষ্টমাৰে এতিয়ালৈকে আমাক কমপ্লেইন মৰাই নাই আপুনি সেইটো চিন্তাই কৰিব নালাগে যে আমি আপোনালোকক বেয়া খাদ্য খুৱাম আমি এবাৰ বেয়া খাদ্য খুৱালে আমাৰ নেক্সট টাইমটো গুচি যাবগৈ আপোনালোকক আমি আকৌ নেক্সট নাপাম গতিকে আমি ভাল খাদ্যই খুৱাম সেইকাৰণে কোনো চিন্তা কৰিব নালাগে ঠিক আছে তেতিয়া আপুনি দহ তাৰিখে যাব ন ঠিক আছে মই কনফাৰ্মেশ্যনটো কৰিলোঁ বাৰু হয় এডভাঞ্চ কিবা দিবনে নে পিছতে দিব অঁ এডভাঞ্চ দিব ফিফ্টী পাৰ্চেণ্ট বা ফিফ্টী পাৰ্চেণ্ট এবাভ কিবা এটা ঠিক আছে হ'ব দিয়ক অঁ নেক্সট ঘূৰি আহি মানে ঘূ যোৱা সময়তে দিব কিবা এটা তাৰপিছত আৰু নেক্সট ঘূৰি আহি কিবা এটা দি দিব হৈ যাব হ'ব দিয়ক অঁ ঠিক আছে